মই ভ্ৰমণ কৰিবলৈ গৈছোঁ ভ্ৰমণ কৰিবলৈ গৈ বহুত ভাল লাগে ভ্ৰমণে ভ্ৰমণে আজিকালি বহুতো ঠাই বা মানুহবোৰ গোট খাই একেলগ হয় বহুত দূৰ দূৰ ভ্ৰমণ কৰিবলৈ যায় আমাৰ এই মই ভ্ৰমণ কৰিবলৈ ওলাইছোঁ ভ্ৰমণত বহুতো হেৰ সাজ পোচাকৰো দৰকাৰ হয় বহুতো ফূৰ্তি লাগে তামাচা লাগে সকলোৱে মিলি বাছত গ'লে গান গান গাই মেলি সকলো কৰা মেলা হয় বাছত যাওঁতে বহুতো ফূৰ্তি কৰি যোৱা হয় দিহানাম বিহু নাম বিহু নাচি নাচি সকলো ক্ষেত্ৰত যোৱা হয় ভ্ৰমণ কৰি থাকোঁতে মানুহবিলাকৰ কিছুমানৰ ভাগৰো লাগে ভাগৰ লাগি বাছতে টোপনিয়াই আমি বিভিন্ন ধৰণৰ নাম গাই হাত চাপৰি বজাই ভ্ৰমণ কৰিবলৈ যাওঁ ভ্ৰমণ কৰিবলৈ যাওঁতে বহুতো সেই সাজ পোচাকো দৰকাৰ হয় নাইবা ঠাণ্ডা দিনত এতিয়া আমি ভ্ৰমণ কৰিবলৈ যাওঁ সেই বহুত সেই জোতা মোজাৰপৰা আদি কৰি সকলো ব্যৱহাৰ কৰা হয় ল'ৰা ছোৱালীবিলাকো কৰা হয় ল'ৰা ছোৱালীবিলাকক স্কুল থাকে কাৰণে সিহঁতক নিয়া নহয় বা কেতিয়াবা গৰম বন্ধত ভ্ৰমণ কৰিবলৈ গ'লে তেতিয়া ল'ৰা ছোৱালীবিলাককো লৈ যোৱা হয় বহুতো ঠাই বিভিন্ন ঠাইসমূহ দেখুওৱা হয় ৰং সেইবোৰ দেখুৱাওঁতে তেহেঁতক ল'ৰা ছোৱালীবিলাকৰ বহুত ফূৰ্তিও পায় সেইকাৰণে আমি সেই ভ্ৰমণলৈ যাওঁতে বহুত ফূৰ্তি তামাচা কৰি গৈ সকলো বিভিন্ন ঠাইৰপৰা বিভিন্নজন মানুহ গোট খায় সকলো বাইদেউসকল বাইদেউ ভণ্টী দাদা বাইদেউ ভণ্টী সকলোবোৰ গোট খাই ভ্ৰমণলৈ যোৱা হয় এই কেলৈ ইমান চিঞৰিছ অ' ভ্ৰমণ কৰোঁতে আমি বিভিন্ন ধৰণৰ বস্তুৰ সামগ্ৰীবোৰ নিজৰ হাতত লৈ যাব লাগে যাতে বিভিন্ন অসুবিধা একো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় পানীৰপৰা আদি কৰি সকলো মানে খোৱা বোৱা বস্তু আমি লগত লৈয়ে যাওঁ ৰান্ধনীও লগত লৈ যাওঁ তাত একেলগ হৈ পেনে ৰান্ধি বাঢ়ি খোৱাও মজাও বেলেগ সেইটো এটা মজা বহুত ভাল লাগে বিভিন্ন ধৰণৰ আমি সেই ভ্ৰমণ কৰিবলৈ যাওঁতে সাজ পোচাক পিন্ধি যাওঁ বহুতো ঠাই বা বহুতো মানুহবোৰো আহে সেই মানুহবিলাকৰ লগত ৰং তামাচা কৰি বিহু নাম বিয়ানাম দিহানাম সেইবিলাক গাই মেলি ফূৰ্তি তামচা কৰি ভাত পানী খাই মেলি বা বিভিন্ন জেগাবোৰ ঠাইবোৰ চোৱা হয় ভ্ৰমণ কৰিবলৈ কিছুমানে আমি দাৰ্জিলিঙো যাওঁ নাই বা হৰিদ্বাৰ এইবিলাকো যোৱা হয় সেইবিলাকে আমি সেই ধৰ্মীয় অনুষ্ঠান বা এই আইতা সেইসকলৰ লগত আমি যাওঁ ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত চাবলৈ যাওঁ ভ্ৰমণ কৰিবলৈ কিছুমান টকা পইচাও বহুতো দৰকাৰী আমি টকা পইচা কেইটামানো গোটাই ল'ব লাগিব নহ'বা আমাৰ মানুহটোৱেতো চাকৰি নকৰে নাইবা আমিনো টকা পইচানো ক'ত পাম সেইকাৰণে আমি সেই বিভিন্ন সেই টকা পইচা কেইটামানো গোট খুৱাই ল'ব লাগিব আৰু সেই কাপোৰ কানিও দৰকাৰ হ'ব বহুতো কাপোৰ কানি দৰকাৰ হ'লে আমি সেই আগৰপৰা সেই কাপোৰ কানিও নিওঁ হেৰিও নিওঁ সকলোবোৰ নি পেনি মানে যাতে একো ক্ষেত্ৰতে অসুবিধা নহয় তাৰ কাৰণে আমি যথেষ্ট হেৰি বিভিন্ন পাতি ঔষধো লৈ যাওঁ যাতে কাৰোবাৰ বেমাৰ আজাৰ হ'লে সকলোৱে সমস্যা সমাধান কৰিব পাৰোঁ সেইকাৰণে আমি ঔষধ পাতিৰপৰা আদি কৰি সকলো বস্তু একো অসুবিধা নোহোৱাকৈ লৈ যাওঁ সেইকাৰণে আমাৰ সেই ভ্ৰমণ কৰিবলৈ যাওঁতে বহু দিনৰ আগৰপৰা বেগত কাপোৰ কানি ভৰোৱা হয় ঔষধ পাতি পানী বটল আদিৰপৰা আদি কৰি সকলো কাপোৰ কানি ভৰাই মেলি আমি যা যোগাৰ কৰি থাকিবলগীয়া হয় পইচা পাতিও যা যোগাৰ কৰিব লাগে কাপোৰ কানিও যা যোগাৰ কৰিব লাগে নাইবা সেই যাৰ লগত যাম তেওঁলোকৰ বিষয়ে ভালকৈ জানিও ল'ব লাগে নাইবা আমি সকলোৰে ক্ষেত্ৰতে আমি পটককৈ যাওঁ বুলি কৈ দিব নোৱাৰোঁ নাইবা আজিকালি আজিকালি ধৰিবতো নোৱাৰি সকলো মানুহক চব একে নহয় সেইকাৰণে মানুহবোৰ চিনাকি হ'লে ভাল আৰু চিনাকি মানুহৰ লগত যোৱাতকৈ সেইকাৰণে আমি চিনাকি মানুহৰ লগত যোৱাটো বেছি দৰকাৰী ভ্ৰমণ কৰিবলৈ গৈ বহুত ভাল লাগে তাত আমি বিভিন্ন খোৱা বস্তুও খাব পাওঁ বিভিন্ন ঠাইও চাবলৈ পাওঁ আৰু বহুতো নকৰা নকৰা কামো কৰিবলৈ পাওঁ গাওঁ ৰং ধেমালি কৰিবলৈ পাওঁ মনটো বহুত একদম মানে ফূৰ্তি লাগে আৰু সেই ফূৰ্তিটো মানুহে মানে কথাই ব্যক্ত কৰিব নোৱাৰি সেইকাৰণে আমি ভ্ৰমণলৈ গ'লে বহুতো সুবিধাও হয় আৰু হেৰি হয় মানে সেই বহু ক্ষেত্ৰত সুবিধাও হয় সেয়েহে আমি ভ্ৰমণলৈ যাব লাগে ভ্ৰমণলৈ গৈ পেনাই হেৰি বিভিন্ন ঠাইবোৰ ফুৰা চোকাও হয় চাইয়ো চোৱাও হয় আৰু বহুতো নজনা কথাও জানিব পৰা হয় এইবিলাকে বাইদেউ সকলো যোৱা হয় সকলোৱে সুধে বাইদেউ ভ্ৰমণলৈ যাবনে আমি কওঁ আৰু ভ্ৰমণলৈ যাম কেইদিনমানৰ আগত খবৰটো দিব তেতিয়াহে আমি পইচা পাতি আদি যোগাৰ কৰিব পাৰিম নাইবা হেৰি কৰি সকলো কাপোৰ কানিও যোগাৰ কৰিব লাগিব পইচা পাতিও যোগাৰ কৰিব লাগিব চবফালৰপৰা চাব লাগিব ন তেতিয়াহে আমি পাৰিম যাবলৈ ভ্ৰমণ কৰিবলৈ বহুদিনীয়া ভ্ৰমণলৈ আৰু আমাৰ তম্বুত থকা অনুভৱ বহুত ধুনীয়া তম্বুত থাকি বহুত ভাল লাগে মানে হেৰি সকলো ক্ষেত্ৰতে মানে তম্বুখন তৰি লোৱা হয় সকলোৱে একেলগ হৈ ভাত পানী খোৱা হয় মানে ভাত পানী বনাই মেলি গান চান গায় আৰু তম্বুত ৰাতি শুই থাকোঁতে ভয়ো লাগে কিন্তু তেওঁ আৰু বহুত ভাল লাগে আমি হেৰি তম্বুত থাকি তম্বুত থাকি থকা অনুভৱটো বহুত ভাল সেইটো অনুভৱ মানে সেই চবৰে ক্ষেত্ৰত নহয় কেতিয়াবা আমি সেই হোটেলৰ ৰুমলৈয়ো থকা হয় বহু ভ্ৰমণ কৰিবলৈ যাওঁতে আৰু কেতিয়াবা আমি তম্বুলৈয়ো থাকিছোঁ এনেকৈ তম্বুখন দেখিবলৈও ভাল লাগে থাকিও ভাল লাগে মানে বহুতো ক্ষেত্ৰত সুবিধাও হয় সকলো একেলগে শুব নোৱাৰিলেও দুজন দুজনকৈ শুব পাৰে নাইবা সেই বহুত সুবিধা হয় সেইকাৰণে আমি তম্বুত থকা অনুভৱটো মানে বহুত বেলেগ আৰু বহুত ভাল লাগে সেইকাৰণেহে আমি তম্বুত থকাটো বহুত আৰু সেই বহুদিনীয়া ভ্ৰমণ কৰিবলৈ গ'লে আমি তম্বু লৈ যাব লাগে বিভিন্ন ধৰণৰ সেই খোৱা বস্তু লৈ যাব লাগিব বেগে পাতিয়া আদি কৰি চব লৈ গ'লেহে আমি সুবিধা পাওঁ তেতিয়াহে আমি সেই তম্বুত থকাটো বহুত মানে ফূৰ্তি লাগে আৰু সেই আপোনাৰ কেনেকুৱা লাগিছে তেতিয়া কওঁ আৰু বহুত ভালো লাগিছে বেয়াও লাগে ঘৰলৈও মনত পৰে বহুত দিন থাকিলে সেইটো সেই কথা আৰু তম্বুত মানে বহুত ভাল লাগে মানে ফূৰ্তি লাগে ভ্ৰমণ কৰি বেয়া নাপাওঁ বহুতো মানে বহুতেই ভালপাওঁ ভ্ৰমণ কৰি এই ভ্ৰমণটো কৰোঁতে মানে মোৰ মানে হেৰি সকলো মানে দুখ কষ্ট ভাগৰ সকলো পাহৰি পেনাই তেতিয়া সেই আমি ভ্ৰমণটো কৰি মানে ভাল লাগে আৰু ভ্ৰমণ তম্বুত থাকিও বহুতো ভাল লাগে